আহাৰ গ্ৰহণ কৰাৰ পাছত বাচনবিলাক ধুনীয়াকৈ আমি চফা কৰিব লাগে চফা কৰোঁতে বহুখিনি অসুবিধা হ'ব পাৰে কিছুমান বাচন চফা কৰিবলৈ বহুত সহজ কিন্তু কিছুমান বাচনত চফা কৰোঁতে বহুত অসুবিধা হয় কিছুমান আহাৰ আমাৰ খুব তেল দি বনোৱা হয় আৰু সেই তেলবিলাক ধুবৰ সময়ত বহুত অসুবিধা হয় আৰু সেই তেলবিলাক যেতিয়া লাগি ধৰে সেইখিনি ধুবলৈ কাৰণে আমি বহুতখিনি পদ্ধতি কিছুমান ব্যৱহাৰ কৰিবলগীয়া হয় যেনেকৈ তেল লাগি লাগা বাচন যিবিলাক থাকে চফা নহয় সেইবিলাক আমি সাধাৰণতে অলপ কুহুমীয়া গৰম পানী বা গৰম পানীত অকণমান জুবুৰিয়াই ধুনীয়াকৈ আমি চফা কৰি ল'ব পাৰোঁ আৰু তথাপিটো যদি আমাৰ মনটো সন্তুষ্ট নহয় তেতিয়া আমি বিভিন্ন ধৰণৰ বজাৰত আজিকালি সামগ্ৰী পোৱা যায় যিহেৰে আমি আমাৰ বাচনবিলাক চফা কৰিব পাৰোঁ যেনেকৈ যেনেকৈ ধৰক ভিম বাৰ হ'ল দিশ্বৱাশ্বাৰ আছে আজিকালি বহুত বিভিন্ন ধৰণৰ ঠিক তেনেকৈ আমাৰ আমি যদি আমাৰ গাৱলীয়া পদ্ধতিৰে চফা কৰিব বিচাৰোঁ তেতিয়া আমি নেমুটেঙা বা তেতেলি টেঙা আৰু তেনেকুৱা কিছুমান টেঙা জাতীয় বস্তুৰে আমি আমাৰ বাচনৰ তেলখিনি লাগি থকাখিনি চফা কৰি ল'ব পাৰোঁ আৰু কিছুমান গ্ৰাম্য অঞ্চলবিলাকত কিছুমান মানুহে গ্ৰামীণ মানুহে ৰঙা মাটি লৈও ব্যৱহাৰ কৰে চফা কৰিবলৈ ব্যৱহাৰ কৰে লগতে আমি আমাৰ ঘৰবিলাকত উজুতে পোৱা কিছুমান ফুটচাই ফুটচাই লৈও আমি চফা কৰিব পাৰোঁ